স্কুলত পঢ়ি থকা অৱস্থাত সকলো ছাত্ৰ ছাত্ৰীৰে এটা প্ৰিয় বিষয় থাকে বা এটা বা দুই এটা তিনিটা কেইবাটাও বিষয়তো হয়তো প্ৰিয় হ'ব পাৰে কিন্তু মোৰ বিশেষকৈ অসমীয়া বিষয়টো আটাইতকৈ মোৰ প্ৰিয় বিষয় আছিল অসমীয়া ভাষাটো মোৰ থলুৱা ভাষা হোৱাৰ কাৰণেই বা অন্যান্য কিছু কাৰণতেই মই এই বিষয়টো বেছিকৈ ভাল পাইছিলোঁ আচলতে থলুৱা ভাষা হোৱাৰ কাৰণে হয়তো মই বেছি ভালকৈ অনুধাৱন কৰিব পাৰিছিলোঁ বা বুজিব পাৰিছিলোঁ আৰু অসমীয়া ভাষাটোৱে মোক বিভিন্ন ক্ষেত্ৰত আকৰ্ষণ কৰিছিলে যেনেকে অসমীয়া কবিতা পঢ়ি ভাল পাইছিলোঁ অসমীয়া উপন্যাস পঢ়ি ভাল পাইছিলোঁ আৰু অসমীয়া যিবোৰ কবিতা আমি সৰুতে পঢ়িব পাৰিছিলোঁ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা তেওঁলোকৰ কবিতাই আৰু আনকি ৰঘুনাথ চৌধুৰীৰ কবিতা তেওঁলোকে প্ৰকৃতিক লৈ যিবোৰ কবিতা ৰচনা কৰিছিল সেই কবিতাসমূহে মোক বিশেষকৈ বৰ আকৰ্ষিত কৰিছিল যাৰ ফলস্বৰূপে মই এই বিষয়টো গভীৰভাৱে সোমাই পৰিছিলোঁ আৰু সোমাই পৰা পিছত সেই বিষয়টোতে মই পৰৱৰ্তী সময়ত বিষয়ত সেই বিষয়তে স্নাতক ডিগ্ৰী ল'লো স্নাতক ডিগ্ৰী অসমীয়া বিষয়তে কৰিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত মই সেই বিষয়ত মাষ্টাৰচ কমপ্লিট কৰিলোঁ আৰু তাৰ মাষ্টাৰচ কমপ্লিট কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা তাৰপাছতে মাষ্টাৰচ কমপ্লিট কৰাৰ পাছত মোৰ এই বিষয়টোৰ প্ৰতি আৰু বেছি অধ্যয়ন কৰিবলৈ হেঁপাহ জাগিলে যাৰ ফলস্বৰূপে মই এম ফিল গৱেষণা কৰ্মত যোগ দিলোঁঁ আৰু গৱেষণা কৰ্মত মই উপন্যাস সাহিত্যৰ বিষয়ে গৱেষণা কৰিছোঁ আৰু এতিয়া বৰ্তমান মই পি এইছ ডি কৰাৰ পি এইছ ডি গৱেষণা কৰাৰ মন আছে অসমীয়া সাহিত্যৰ বিষয়ে অসমীয়া সাহিত্যৰ বিষয়টো আচলতে বৰ এক আকৰ্ষণীয় বিষয় আমি অসমীয়া বিষয়টোত আমি বিভিন্ন ধৰণৰ বিষয় আমি পঢ়িবলৈ পাওঁ আমি অসমীয়াত আমি আমাৰ সংস্কৃতি অধ্যয়ন কৰিবলৈ পাওঁ আমি সাহিত্যৰ অধ্যয়ন কৰিবলৈ পাওঁ এই বিভিন্নজন লেখক লেখিকা আনহাতে আমি ভাষা অসমীয়া ভাষাটো কেনেধৰণে উৎপত্তি হ'ল কি হ'ল কেনেকৈ অসমীয়া ভাষাটো ক্ৰমবিকাশ লাভ কৰি বৰ্তমান অৱস্থা পাইছেহি এই সকলোবিলাক বিষয় আমি এই অসমীয়া বিষয়টো পঢ়িলে আমি জানিব পাৰোঁ আনহাতে সংস্কৃতি আমাৰ অসমখন হৈছে বিভিন্ন অসমখনে কি তথা ভাৰতবৰ্ষখন গোটেই বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ অসমত এতিয়া যিহেতু মই অসমৰ অসমতে আমাৰ কেবাটাও জনগোষ্ঠীৰলোকে বাস কৰে যাৰ ফলস্বৰূপে প্ৰতিটো জনগোষ্ঠীৰে লোকসকলৰ সংস্কৃতি বেলেগ ভাষা বেলেগ তেওঁলোকৰ সাজ পাৰ বেলেগ অলংকাৰ বেলেগ সকলোবোৰ বেলেগ গতিকে আমি সেই বেলেগ বেলেগ এখন ঠাইত বসবাস কৰিও যে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত কালচাৰবোৰ বেলেগ বেলেগ সেই বিষয়ে আমি অধ্যয়ন কৰিব পাৰোঁ লগতে ভাষাটোতো ক'লোৱেই ভাষাটো বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ অনুসৰি ভাষাও বেলেগ বেলেগ আমি গোটেই বস্তুবোৰ এই বস্তুবোৰ আমি অসমীয়া বিষয়ত পঢ়োঁ আমি অধ্যয়ন কৰিব পাৰোঁ সেইকাৰণে মোৰ এই বিষয়টো বহুত ভাল লাগে অন্যহাতে অসমীয়া ভাষা সাহিত্য লেংগুৱেজৰ বিষয়ে মই বাহিৰতো নিয়াৰ প্ৰচেষ্টা কৰিম বুলি ভাবিছোঁ এনেবোৰ কাৰণতে অসমীয়া বিষয়টোৱে মোক আচলতে বেছিকৈ আকৰ্ষণ কৰিছিল আৰু কৰি থাকিব আৰু এই সম্পৰ্কে মই বিভিন্ন ধৰণৰ কাম কাজ গৱেষণা কৰি যাম যিয়ে নেকি পিছৰ প্ৰেক্ষাপটত আমাৰ অসমীয়া জাতিটোৰ বিষয়ে অসমৰ বিষয়ে ভাৰতৰ বিষয়ে জানিব পাৰে